হেল্ল' অঁ খু অঁ খুৰা ভাল নে অঁ বিহুৰ আয়োজন কেনেকুৱা অঁ মই সেইকাৰণে আকৌ আপোনালে ফোন কৰিলোঁ আপুনি হেৰি কি বুলি কয় খুৰী ব্যস্ত চাগে ন অঁ এই আপুনি মোক অকণ বুজাই কওক না এই তিলপিঠা বা এনেকে ঘিলা পিঠা কেনেকৈ বনাব পাৰি মই বনাম বুলি ভাবিলোঁ কিন্তু মোৰচোন হোৱাই নাই বনাব মই পৰাই নাই চাউল অঁ অ'

অঁ

ঠিকে আছে দিয়ক মই তেতিয়া হ'লে তেতিয়া হ'লে মই বনাবলৈ চেষ্টা কৰোঁ আৰু কিবা প্ৰব্লেম পালে আপোনাক কিন্তু মই ফোন কৰিম অঁ অঁ অঁ ঠিক আছে দিয়ক ঠিক আছে অঁ আপোনালৈও থাকিলে